নমস্কাৰ মোৰ ঘৰৰ এজন তেওঁ ক্ৰিকেট খেলত বহু বহুতেই নিপুণ আছিল তেখেত বহুত দৰিদ্ৰ ঘৰৰ ল'ৰা আছিল তেখেতে স্কুলৰ পৰা অহাৰ পাছত আৰু স্কুললৈ যোৱাৰ আগত যিমানখিনি ব্যায়াম আৰু খেল খেলিছিল তেওঁ সেই খেলৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁৰ ঘৰৰ তিনিজন ব্যক্তি সেই তিনিজন ব্যক্তি তেওঁক পোহপাল দিছিল তেওঁ বিশেষকৈ ক্ৰিকেট খেলত নিপুণ আছিল তেওঁ প্ৰথম অৱস্থাত গাঁৱৰে সৰু সৰু ক্ৰিকেট টীমৰ লগত জড়িত হৈ বহুতো ক্ৰিকেট খেলিছিল প্ৰাইজমাণি বিশেষকৈ তেওঁ প্ৰাইজমাণিত বিশেষ মনোযোগ দিছিলে কিয়নো তেওঁৰ ঘৰৰ আৰ্থিকভাৱে দুৰ্বল আছিল সেইকাৰণে তেওঁ বিশেষকৈ ক্ৰিকেটত বিশেষ মনোনিৱেশ কৰিছিল কাৰণ ঘৰৰ তিনিজন ব্যক্তিৰো তেওঁৰ ওপৰতে নিৰ্ভৰ তেওঁ ক্ৰিকেটত ইমানেই নিপুণ আছিল যে

গাঁৱৰ পৰা গৈ জিলা ভিত্তিক ক্ৰিকেটো খেলিছিল তেওঁৰ যিটো কেৰিয়াৰ আৰম্ভণি হৈছিল তেতিয়া তেওঁ অৱস্থা খুবেই বেয়া আছিল ক্ৰিকেটত তেওঁ বহু আগবাঢ়ি গৈছিল যদিও সময়ত তেওঁ থমকি ৰ'ব লগা হৈছিল কাৰণ ঘৰৰ জুৰুলা অৱস্থাই তেওঁ আগবাঢ়িবলৈ দিয়া নাছিল তথাপিও তাৰ মাজেৰে বহু যুঁজ বাগৰ কৰি তেওঁ আগবাঢ়ি গৈছিল ক্ৰিকেট আছিল জীৱন কাৰণ ক্ৰিকেটৰ অবিহনেত তেওঁ কৰিব পৰা নাছিল ক্ৰিকেট খেলি খেলি তেওঁ বহুজনৰ লগত চিনাকি হৈছিল যাৰ কাৰণে তেওঁ বহু জেগাত গৈ ক্ৰিকেট খেলিব পৰা হৈছিল সেই ক্ৰিকেট খেলিয়েই তেওঁ বহুত টকা অৰ্জন কৰিছিল ঠিক তেনেকৈ তেওঁ ক্ৰিকেট খেলি খেলি থকাৰ মাজতে তেওঁ পুলিচৰ পুলিচৰ লগতে বহুতো ইণ্টাৰভিউ দিছিল এসমত তেওঁ সেই ক্ৰিকেট খেলৰ বহুতো চাৰ্টিফিকেট পাইছিল সেই চাৰ্টিফিকেটৰ জৰিয়তে তেওঁ পুলিচৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে বহুখিনি সহায় হৈছিল আৰু তেওঁ ক্ৰিকেটৰ বাহিৰে ফুটবল ভলীবল বেডমিণ্টন আদিও খেলিছিল কাৰণ তেওঁ সেইকেইটা খেলতো মনোনিৱেশ কৰিছিল খেলৰ অবিহনে যেন তেওঁৰ বেলেগ আৰু চিন্তা কৰিব পৰা একো নাই ঠিক তেনেকুৱা আছিল এসময়ত তেওঁৰ ক্ৰিকেট খেলি খেলি অসমৰ লগতে অৰুণাচল মণিপুৰ আদিটো খেলিবলৈ গৈছে খেলৰ মাজতে তেওঁ পুলিচৰ ইণ্টাৰভিউ দিছিল পুলিচৰ ইণ্টাৰভিউ দিয়াৰ মাজতে তেওঁ খেলিবলৈকো গৈছিল তেনেকৈ তেওঁৰ ক্ৰিকেট আৰু পুলিচৰ ইণ্টাৰভিউ দুয়োটাই বৰ্তি ৰখালে তাৰ মাজতে তেওঁলৈ আহিল ভাল খবৰ ভাল খবৰ হ'ল ক্ৰিকেটৰ যি চাৰ্টিফিকেট পাইছিল সেই চাৰ্টিফিকেটে তেওঁ পুলিচৰ ইণ্টাৰভিউৰ কাৰণে বহুতখিনি সহায় হৈছিল তথাপিও তেওঁ মাজে মাজে ভাগি পৰিছিল কাৰণ ঘৰৰ যিটো জুৰুলা অৱস্থা সেই জুৰুলা অৱস্থাই তেওঁক বাৰে বাৰে পুনৰ আগৰ জেগালৈ টান আনে কিন্তু তেওঁ ক্ৰিকেট খেলি খেলি তেওঁ যিটো অৱস্থা পালেগৈ আজি সেই ল'ৰাজন অসম পুলিচৰ এজন থাৰ্টিন বেটেলিয়ান সেই ল'ৰাজন এতিয়া তেওঁ নিজৰ লগতে ওচৰৰে যিমানবোৰ ল'ৰা ছোৱালী বা যিসকল লোকে ক্ৰিকেট খেলি বা ফুটবল ভলীবল বেডমিণ্টন খেলি ভাল পায় তেওঁলোকক খেলিবলৈ শিকাইছিল বা প্ৰশিক্ষণ দিছিল বুলি এক প্ৰকাৰ ক'ব পাৰি যদিও তেওঁ সেই চাকৰিৰ পৰা বেছি সময় পোৱা নাছিল কিন্তু যেতিয়াই আহিছিল তেতিয়াই শিকাইছিল ক্ৰিকেট কেনেদৰে খেলে বেডমিণ্টন কেনেদৰে খেলে ভলীবল কেনেদৰে খেলে বেডমিণ্টনৰ লগতে তেওঁ যেতিয়া নেকি তেওঁ কৰ্মস্থলীত থাকে যিকণ সময়ত আজৰি পায় সেইকণ সময়ত তেওঁ বিশেষকৈ ক্ৰিকেট আৰু ফুটবল খেলিছিল কিয়নো ক্ৰিকেট আৰু ফুটবল খেলিলে মানে শৰীৰৰ লগতে নিজৰ মন উজ্জ্বল হৈ থাকে প্ৰায় প্ৰেক্টিছত মনোনিৱেশ কৰিব পৰা নাছিল যদিও তেওঁ এজন ভাল খেলুৱৈ আছিল যিহেতু আনকো শিকাইছিল নিজেও শিকিছিল আৰু খেলিছিল তাৰ মাজতে এদিন হঠাতে তেওঁৰ এক্সিডেণ্ট হ'ল তেওঁৰ সোঁহাতখন ফ্ৰেকচাৰ হ'ল ফ্ৰেকচাৰ হ'ল যদিও তেওঁ দুমাহ ঘৰতে থাকিবলগীয়া হৈছিল দুমাহ ঘৰত থকাৰ পাছত তেওঁ যেতিয়া আৰোগ্য হৈ উঠিছিল তেতিয়া তেওঁ পুনৰ তেওঁ কৰ্মত জইন কৰিলে লগতে তেওঁ ক্ৰিকেট ফুটবল ভলীবল বেডমিণ্টন আজি পুনৰ খেলিবলৈ আৰম্ভ কৰিছে

ক্ৰিকেটৰ কাৰণে ইমানেই বলিয়া আছিল যে তেওঁ ক্ৰিকেটৰ বাহিৰে বেলেগ কথা ভাবিব পৰা নাছিল কিন্তু সময় গতিশীল সময় কাক কেতিয়া ক'লৈ লৈ যায় কোনেও ক'ব নোৱাৰে এসময়ত তেওঁৰ এনে অৱস্থা হৈ গৈছিল ক্ৰিকেট নেখেলিলে তেওঁ একোতেই যেন মন নভৰে একোযেন খাব মন নাযায় কৰিব মন নাযায় ঠিক তেনেকুৱা অৱস্থা পাইছিলগৈ সেই ল'ৰাজন আজি ক্ৰিকেট খেলি ফুটবল খেলি ভলীবল খেলুৱৈ বা বেডমিণ্টন খেলি আনকো শিকাই নিজে শিকি বহুকেইজন ল'ৰা ছোৱালী আজি জিলা পৰ্যায়লৈ আগবঢ়াই দিব পৰা হৈছে লগতে তেওঁ এটা সুনাম আছে আমাৰ অঞ্চলত সেইকাৰণে আমাৰ অঞ্চলত যিকোনো ক্ৰীড়া প্ৰতিযোগিতা পাতিলে ক্ৰিকেট ফুটবল ভলীবল বেডমিণ্টন আনকি দৌৰ প্ৰতিযোগিতা পাতিলে তেওঁক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হয় আৰু তেওঁ আহি আমাৰ ক্ৰীড়া সমাজত আমাৰ অঞ্চলৰ ক্ৰীড়া সমাজত যিখিনি আমাৰ অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালী বা যিসকল ল'ৰা ছোৱালী বা যিসকল ব্যক্তিয়ে খেলিবলৈ আগ্ৰহ কৰে তেওঁলোকৰ কাৰণে তেওঁলোকৰ কাৰণে হৈ পৰে এজন সু পৰিচিত শিক্ষক হিচাপে আৰু তাৰ মাজতে তেওঁ প্ৰশিক্ষণৰ উপৰিও কিছু খেল যেনেকৈ ভলীবল ফুটবল বা বেডমিণ্টন তেওঁক পৰিচালক হিচাপেও জনা যায় তাৰোপৰি তেওঁ প্ৰশিক্ষক হিচাপে এইকাৰণে বেছি জননাজাত যিহেতুকে তেওঁ থাৰ্টিন বেটেলিয়েনত যেতিয়াৰ পৰা জইন কৰিলে তেতিয়াৰ পৰাই থাৰ্টিন বেটেলিয়নৰ আণ্ডাৰত যিকোনো খেল হ'লে তেওঁক ৰেফাৰী হিচাপে সকলোৱে বিবেচিত কৰে লগতে তেওঁৰ এজন সম্বন্ধীয় ভতিজা তেওঁক ফুটবলত ইমানেই নিপুণ কৰি তুলিছে সেই ল'ৰাজন এতিয়া আমাৰ অঞ্চলৰ যিমানখিনি ফুটবল খেল হয় সেই ফুটবল খেলবিলাকত তেওঁ ষ্ট্ৰাইকাৰ হিচাপে খেল খেলে লগতে তেওঁ এনে এজন ব্যক্তি যি ব্যক্তিয়ে আমাৰ অঞ্চলত সকলো ডেকা গাভৰুক বা খেল খেলিব বিচৰা যিমানখিনি ব্যক্তি আছে সকলো ব্যক্তিকে

উদ্দীপনা আগবঢ়াই আহিছে আৰু ভৱিষ্যতেও কৰি যাম বুলি তেওঁ আমাৰ আগত প্ৰতিশ্ৰুত